হেল্ল' অঁ হয় ৰ ৰশ্মি বাইদেউ হয়নে অঁ মই আপোনাৰ মানে বহুত ডাঙৰ ফেন হয় মানে আপোনাৰ অঁ মানে চৰিত্ৰবিলাক চাইছোঁ বহুত ভাল লাগিছে হয় আপোনালোকৰ থিয়েটাৰ এখন আছে ন অঁ মানে এইবাৰ আমাৰ ইয়াত আনিম বুলি ভাবিছিলোঁ আপোনালোকে কেতিয়া ফ্ৰী থাকিব

অঁ হয় আপোনালোকে তিনিখন নে কেইখন নাটক হয় কি কি আছিলে হয় হয় হয় আপোনালোকৰ এ এনে প্ৰাইচবিলাক কিমান হ'ব মানে পেন্দেল হয়

হয় হয় আপোনালোকে বিশ্ৱনাথ চাৰিআলিলে আহিলে কিমান ল'ব কি কথা আপুনি মোক গোটেইখিনি এবাৰ জনাই দিব ফোন এটা কৰি অঁ ঠিক আছে আপুনি হয় আপুনি মোক এইটো নম্বৰতে ফোন কৰিলে হ'ল হয় হয় ঠিক আছে দিয়ক